মই খেতি কৰি ভাল পাওঁ গম পাইছা না খেতিৰে মানুহ এতিয়া আলু চালু তোলা হ'ল এতিয়া মই আৰু তাৰমানে জিকা ভেন্দি অঁ জিকা ভেন্দি পটল এইগিলাখান খেতি কৰিম মই এতিয়া আৰু এই খেতিয়ে কৰিম এই খেতি কৰাৰ কাৰণে মুই এই চাৰে পাঁচটামান বজাত মই এতিয়া পথাৰত যাওঁৱেই পথাৰত যায়েই তাৰমানে মই জিকা ভেন্দি এইগিলাখান গুটি দিছোঁ আৰু মই পানীৰ ব্যৱস্থা কৰিছোঁ দমকল এটা বহাই বৰিঙেদি পানীৰ ব্যৱস্থা কৰিছোঁ এই তাতে পানী দিওঁ পানী দি যিগিলাখান দুবৰি আছিল দুবৰিগিলাখান উঘালি দিওঁ উঘালি দি তাৰমানে তাতে মই চব গোবৰ গোবৰ দিওঁ দুই ভাৰ গোবৰ নিওঁ দুপৰীয়া এক ভাৰ নিওঁ ৰাতি এক ভাৰ নিওঁ সেই নি গোবৰ এই তোমাৰ তাতে গুড়া কৰি ধুনীয়াকৈ শাৰী শাৰী পাতি তাৰে মাজত দিওঁ তাৰে মাজত তোমাৰ তাতে পানী দিওঁ মই পানী পানী দিয়াৰ পিছত যেতিয়া মানে ভেন্দিটো পুলিটো গজি গজি উঠিব গজি উঠাৰ পিছত যি দুই একডাল দুবৰি ওলাইছে সেই দুবৰি তোমাৰ হাতেৰে মই উঠাই দিওঁ উঠাই দি তাৰে ছাইডেদি তোমাৰ আৰু এটা মই দুটা তৰপ কৰিছোঁ একফালে ভেন্দি দিম একফালে তাৰমানে মই জিকা দিম সেই জিকাই দিওঁতে যেতিয়া ভেন্দিয়ে শেষ হ'ব আগিলা পুতি দিম আগিলা এই পুতি দিলে জিকায়েই উঠি যাব আৰু ভেন্দিৰতো ডাঙৰ ডাঙৰ গছ হয় ন সেই ভেন্দিৰ গছতো তোমাৰ তাতে ধুনীয়াকৈ তোমাৰ তাতে জিকা হেই তাৰমানে আগে ভাগে যায় তোমাৰ তাতে আৰু জিকাততো ভাল লাভেই আছে ভেন্দিতো আছে ভেন্দিতো ভাল হয় ভেন্দি ভেন্দিটো খেতিটো বাঢ়ে তাৰমানে খৰ হ'ব লাগে ভেন্দিৰ খৰ সেই খৰ হ'লে ভেন্দিটো খুব লাগে কিন্তু মানে সেই বতৰ সেমেকা হ'লে ঠাণ্ডা হ'লে বৰষুণ বেছিকৈ ধৰলি ভেন্দিটো বেমাৰ লাগি বেয়া হৈ যায় ভেন্দিটোৰ মানে বেমাৰ লাগি বেয়া হৈ যায় সেইকাৰণে ভেন্দিত খৰ লাগে খৰ হ'লেতো মানে একেদিনাই একদিন বুলি মাজতে ড্ৰপ দি তাৰে পিছত আৰু ভেন্দি বহুত ওলাবই পাৰি ওলাবই পাৰি ভেন্দি ভেন্দিটো ওলাবই পাৰি তাৰে পিছত জিকা আৰু পটল পটল এখন মই চালি দিওঁ চালিত যায় পইচা গ'লেওতো বাৰু তাতে ভাল বস্তুটো কাৰণ কিয় ভাল খেতিৰ বস্তুটোৰ এটা সোৱাদ বেলেগ আৰু বেমাৰ আজাৰ নহয় খেতিৰ বস্তুটো এতিয়া যিটো বজাৰত যিটো হয়ে বজাৰত হোৱা বস্তুটো মানে বিভিন্ন ধৰণৰ সাৰ ৰাসায়নিক দ্ৰব্য এইগিলাখান মাটিত মাৰি তাৰমানে খেতিটো কৰে খেতিটো হ'লেতো তাৰ ব্যৱসায়িকভিত্তিত না তাক পইচাহে লাগে মানুহৰ যিয়েই হওক কিন্তু আমি যেতিয়া নিজাকৈ খেতি কৰিম সেই নিজাকৈ খেতি কৰি বেমাৰ আজাৰটো কম হয় মানুহৰ কম হয় নিজাকৈ খেতি কৰিলে সাৰ এনেকৈ দিয়া নহয় গোবৰ সাৰ দিয়া পৰে গোবৰ সাৰ দিলে ভাল খেতিত গোবৰ সাৰ দিলে উৎপন্নটো বাঢ়ে বেমাৰ আজাৰো একো নহয় আৰু খাই ভাল লাগে কিন্তু মানে ধৰকচোন এতিয়া মানে বজাৰৰ পৰা যিগিলাখেন জিকা কিনি আনে ব্যৱসায়ভিত্তিকহে সেই জিকাগিলাখান বেয়া হৈ যায় সেই জিকাগিলা একদম মানে পিছদিনাখেন থৈ দিলে তোমাৰ তাতে পঁচি যায় কিন্তু নিজে যেতিয়া খেতি কৰিব সেই খেতি কৰিলে খেতিৰ বস্তুটো বুঢ়া হৈ থাকে বুঢ়া হৈ থাকে তাৰমানে চাৰি পাঁচদিনাখন থাকে একো নহয় তোমাৰ তাতে খেতিৰ বস্তুটো ভাল সেইকাৰণে আমি প্ৰত্যেকেই পাৰিলে নিজৰ মাটি যেইখিনি আছে শক্তি অনুযায়ী ভক্তি মানে যেইখিনি আছে সেইখিনি মাটি আমি নিজে নিজে কৰিব লাগে নিজে নিজে কৰিলে ভাল নিজে নিজে কৰিলে তাৰমানে নিজৰ টাইমটেবুলটোও যায় বেমাৰ আজাৰো নহয় খায়ো ভাল পালাক সেয়াই তোমাৰ তাতে সেইকাৰণে নিজে নিজে কৰিব লাগে আমাৰ মানুহে নকৰে না কিছুমান ঘূৰি চুৰি থাকে কৰিব লাগে আমাৰ এটা লাজ কৰি একো লাভ নাই প্ৰত্যেক মানুহে কৰিলে খেতি কৰিলে ভাল হয় খেতি নকৰিলেতো বৰ অসুবিধা হ'ব না আমাৰ ধৰক ডেইলী ডেইলী চব্জি কিনি থাকিব লাগিলে চব্জিত কিমান পইচা যায় মাহত আমিতো অনুভৱ নকৰোঁ না আমি যদি অলপ জিকাৰ খেতি কৰোঁ অলপ ভেন্দি খেতি কৰোঁ এতিয়া বাৰিষা অলপ যদি পটলৰ খেতি কৰোঁ অলপ জলকীয়াৰ খেতি কৰোঁ তেনেহ'লেতো বহুত লাভ হৈ যায় কিন্তু আমি নকৰিলে কেনেকৈ হ'ব খেতি কৰিবই লাগিব আৰু আজিকালি বস্তু বাহানিৰ বহুত দাম যি হৈছে সেইকাৰণে আমি ডেকা ল'ৰা ছোৱালীগেলাখনে অন্ততঃ ডেকা যিখিনি ল'ৰা আছে সেই ল'ৰাখিনিয়ে অন্ততঃ খেতিটো গুৰুত্ব দিব লাগে কিন্তু খেতিত গুৰুত্ব দিব লাগে খেতিটো নিচা আছে অকল চাকৰি বেব চাকৰিয়ে বেছি দেৰিয়ে নহয় ব্যৱসায় কৰিও ঘৰ চলাব পাৰি নিজৰ আগ্ৰহ লাগিব একতা লাগিব একাগ্ৰতা লাগব অকলে আমি চাকৰি বিচাৰি থাকিলে কেনেকৈ হ'ব খেতি বাতি কৰিওতো ঘৰ সংসাৰ কৰি আছে চৰকাৰে কিমান মানুহক চাকৰি দিব আমি যদি নিজে খেতি থাকিও পথাৰত যদি আমি খেতি কৰোঁ তেতিয়াহ'লে ভাল হয় আমি নিজে খেতি কৰিব লাগে নিজে খেতি নকৰিলেতো বহুত অসুবিধা হৈ যাব বহুত বহুত পইচা যায় না নিজে খেতি কৰিব লাগে কৰিলে ভাল হয় নিজে খেতি কৰিব